হেল্ল' ভাত খালোঁ পিঠা খুন্দিম আৰু পিঠা আজি চাউল তিয়াই হেৰি চাউলকেইটা হেৰি চালি মেলি লৈছোঁ আৰু সন্ধিয়ালৈ তিয়াম আৰু ৰাতিপুৱা হেৰি কৰিম তোমালোকে খুন্দিলা নি

এই হেৰি কৰা আকৌ এই পিঠা কি অকণমান পানী মুৱাই গোটেই পিঠাগুড়িখিনি পানী অকণ মুৱাই চালনীয়ে সৈতে পানীখিনি অকণমান মুৱাই পেলাই চাউল পিঠাগুড়িখিনি একদম হেৰি কৰি পেলাবা আটা চলা নিচিনাকৈ যেনিবা মুৱাই মুৱাই আৰু মুৱাই মুৱাই দিবা তাৰপিছত আকৌ চালনি অহ্ হেৰি গুড়ি চালনিখনে চালি তাপা এনেকৈ হেঁচা মাৰি মাৰি দিবাচোন আকৌ হেৰি কৰি তেতিয়া পিঠাখিনি ধুনীয়া হ'ব পানী কম হ'ল পানী অকণমান অকণমান দি লৈ পেলাই তেনেকৈ চালিলে তাপা হেঁচা মাৰি মাৰি থৈ দিলে তাপা আকৌ পুৰি চাবাচোন পিঠাখিনি ধুনীয়াকৈ উঠি যাব

বিহুত যাব লাগিব ৰ'বা দেহা মূৰ ভালে থাকিলে তাৰপিছত তোমালোকেও আহিবা বিহুত আমাৰো সেয়া তিলপিঠা নাৰিকলৰ পিঠা তেল পিঠা বনাব কৈছোঁ আৰু ছোৱালীখনক তাকে ময়ো বনাম আৰু কেইটামান মই সিহঁতক দেখুৱাই দিম আৰু শিকাম আৰু এইবাৰ সিহঁতক তাৰপিছত এই সান্দহগুড়ি কেইটামান চিৰা কেইটামান আখৈ কেইটামান আমাৰ ডাঙৰ ল'ৰাটোৱে আকৌ আখৈ খাই খুব ভাল পায় নহয় তালৈ আকৈ কেইটামান আকৌ পিঠা এইবিলাকেই আৰু বাৰু বিহুৰ শুভেচ্ছা দিলোঁ দেই ভোগালী অহ্ কি ৰাঙলী বিহুৰ ৰাঙলীয়ে হৈ থাকক যেন আৰু শুভেচ্ছা থাকিল হ'ব নহ'লে দিয়ক অঁ হ'ব